খাদ্য সংস্কৃতিৰ অংগ হোৱা কিছুমান খাদ্য হৈছে তিলপিঠা নাৰিকলৰ লাড়ু পাতিহাঁহ আৰু কোমোৰা ঠিক তেনেকৈ দৈ চিৰা গুৰৰ জলপান মুড়িৰ জলপান সান্দহ গুড়ি ইত্যাদি তিলপিঠাৰ ক্ষেত্ৰত দেখা যায় যে তিলপিঠা তৈয়াৰ কৰোঁতে মানে বনাওঁতে বিশেষকৈ পিঠাগুড়িৰ প্ৰয়োজন হয় আকৌ এই ক্ষেত্ৰত মন কৰিবলগীয়া যে তিলপিঠাৰ বাবে পিঠাগুড়িৰ প্ৰয়োজন হয় পিঠাগুড়ি হৈছে চাউলৰ গুড়ি আকৌ এই চাউলৰ গুড়িৰ গুড়ি আকৌ চব চাউলৰ পৰা তৈয়াৰ কৰিব নোৱাৰি মাৰ কেৱল বৰা চাউলৰ পৰাহে পিঠাগুড়ি তৈয়াৰ কৰিব পাৰি কাৰণ বৰা চাউলত এবিধ আঠা পোৱা যায় পিঠাগুড়ি তৈয়াৰ কৰিবৰ বাবে আগদিনাখনেই আগদিনাখন ৰা মানে আগদিনাখনেই ৰাতি চাউলখিনি তিয়াই থ'ব লাগে বা দুই তিনি ঘণ্টা আগত চাউলখিনি তিয়াই তাৰ পৰা চাউলখিনি টুকি লৈ পিঠ ঢেঁকী বা মিক্সাৰত খুন্দিব লাগে আৰু চালনীৰ সহায়ত যিখিনি গুড়ি ওলাই সেইখিনিৰ পৰাই তিলপিঠা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় আকৌ আকৌ তিলপিঠা প্ৰস্তুত কৰিবৰ বাবে অকল যে পিঠাগুড়িয়ে লাগে তেনেকুৱা নহয় তিলপিঠা প্ৰস্তুত কৰিবৰ বাবে পিঠাগুড়িৰ লগতে তিল বা তিল আৰু গুৰ লাগে ঠিক তেনেকৈ যদিও নামত তিলপিঠা ঠাই বিশেষে দেখা যায় যে চেনি আৰু নাৰিকলৰ দ্বাৰাও তিলপিঠা প্ৰস্তুত কৰা হয় তো দেখাত পিঠাটোৰ ভিতৰত চেনি আৰু নাৰিকল সোমাই থাকে যদি ইয়াৰ নাম তিলপিঠায়ে হয় আকৌ ঠাই বিশেষে তিলপিঠাক হেঁচা পিঠাও কোৱা হয় কাৰণ এই পিঠাবিধ বনাওঁতে হেঁচি হেঁচি বনোৱা হয় তিলপিঠা প্ৰস্তুত প্ৰস্তুত কৰোঁতে পিঠাগুড়িৰ তুলনাত তিল আৰু গুড়ৰ পৰিমাণ নিচেই কম হোৱা দেখা যায় আমাৰ খাদ্য সংস্কৃতিৰ অংগ হোৱা আন এবিধ খাদ্য হৈছে নাৰিকলৰ লাড়ু নাৰিকলৰ লাড়ুক ঠাই বিশেষে লস্কৰা বুলিও কোৱা হয় নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিবলৈ নাৰিকল আৰু চেনিৰ প্ৰয়োজন হয় ঠিক তেনেকৈ কিছুমান মানুহে নাৰিকলৰ লাড়ু প্ৰস্তুত কৰোঁতে নাৰিকল গুৰ ব্যৱহাৰ কৰে ঠিক তেনেকৈ আকৌ নাৰিকলৰ লাড়ু প্ৰস্তুত কৰোঁতে ঠাই বিশেষে নাৰিকল চেনি চুজিও ব্যৱহাৰ কৰা হয় কিন্তু এইটো ক্ষেত্ৰত মন কৰি কৰা দেখা যায় য়ে নাৰিকল যদি নাৰিকলৰ পৰিমাণটো অনুপাতত যদি চায় তেতিয়া দু তিনি অনুপাত এক এনে ধৰণেৰে ইয়াৰ পৰিমাণটো লোৱা হয় নাৰিকল যদি কাপ হিচাপে ধৰোঁ পাঁচ কাপ যদি নাৰিকল লোৱা হয় তেতিয়াহ'লে চেনিৰ পৰিমাণটো হয় ডেৰ কাপ বা দুকাপ ঠিক তেনেকৈ পাঁচ কাপ যদি নাৰিকলৰ গুড়ি লোৱা হয় তেতিয়াহ'লে একাপ ডেৰ কাপ বা দুকাপ লোৱা হ'ব গুড় ঠিক তেনেকৈও চুজিৰ পৰিমাণটো যদ যদি চুজি দিয়ে নাৰিকল চেনি চুজি দিয়ে তেতিয়া নাৰিকল যদি আমি পাঁচ কাপমান লওঁ তেতিয়া চুজি একাপ আৰু চেনি একাপ এনেদৰে ইয়াৰ মিশ্ৰণটো মি মানে মিশ্ৰণটো মিলাই লোৱা হয় আকৌ নাৰিকল প্ৰচ নাৰিকলৰ লাড়ু প্ৰস্তুত কৰোঁতে প্ৰথমতে নাৰিকলখিনি ৰুকী লয় আকৌ ৰুকনা বুলি কোৱা হয় ৰুকনাৰ সহায়ত ৰুকী ৰুকী লোৱা হয় কিন্তু আজিকালি দেখা যায় যে গ্ৰিণ্ডাৰতো মিক্সাৰ গ্ৰিণ্ডাৰতো দি দিয়া হয় আৰু এই নাৰিকলখিনি প্ৰথমতে চেপি ইয়াৰ যিটো বগা গাখীৰৰ নিচিনা হয় সেইটো উলিয়াই লোৱা হয় তাৰ পিছত ইয়াত গুড় গুড় দিলে গুড় দিব পাৰি আৰু যদি চেনি দিয়াসকলে চেনি দি লৰাই লৰাই লৰাই লৰাই এটা সময়ত ই এটা আঠাৰ নিচিনা হৈ যায় আৰু তেতিয়াই ইয়াক নমাই পিনি মুঠি মাৰি মাৰি গোল গোল কৰা হয় আন এবিধ খাদ্য সংস্কৃতিৰ অংগ হোৱা খাদ্য হৈছে চিৰা দৈ গুড়ৰ জলপান এই ক্ষেত্ৰততো আমি যদি চাওঁ হয় এইবিধ সামগ্ৰী প্ৰস্তুত কৰোঁতেও সেই চিৰাৰে প্ৰয়োজন বেছি কিন্তু চিৰা আকৌ প্ৰস্তুত কৰোঁতে আমাৰ প্ৰয়োজন হয় ধান ধানো ঠিক ধানো ঠিক আমাৰ কিছুমান ধানৰ পৰা চাউল চিৰা খাবলৈ বহুত ধুনীয়া হয় আৰু যেনে জহা চাউল বা এনেকৈ আমাৰ লক্ষ্মণ এনেধৰণৰ ধান দিব ধানৰ চাউল ব্যৱহাৰ কৰা হয় আৰু এই চিৰা খুন্দোতে প্ৰথমতে ধানখিনি বঢ়াই লোৱা হয় কেত প্ৰথমতে কেৰাহী এটাত ধানখিনি পানীত তিয়াই থৈ দিয়া হয় তাৰ পাছত এদিন উতলাই ধানখিনি ৰ'দত দি শুকুৱাই লৈ তাৰ পৰা আমাৰ ঢেঁকীত ঢেঁকীত খুন্দি ধানৰ বাকলিখিনি অঁতৰাই চিৰা প্ৰস্তুত কৰা হয়